অঁ মাটিও আছে নহয় সৰহকে আলু খেতি আৰু কিবা কিবি সৰিয়হ মাহ ধেৰ কৰিব পাৰিম তাৰপাছত হেৰি

অঁ হে অঁ অঁ এই হেৰি মই ভাবিছিলোঁ মানে কি এগ্ৰিকালছাৰ অফিচত লোন এটা লৈ লওঁ লোন এটা ল'লে মানে আমাৰ টেক্টৰখন

লাইনখিনি মানে কি হয় লোন এটা লৈ লওঁ লোন এটা লৈ এতিয়া মানে কি হয় এতিয়া লোকক পইচা দি দি টেক্টৰে হাল বাই থাকিবলগীয়া হৈছে যদি আমি সৰহকে কৰোঁ তেতিয়া হ'লে টেক্টৰ এখন লৈ পেলাই আমাৰ পাৱাৰ টিলাৰখনও এইখনো এতিয়া সিমানো সেইখনে টাইমটো বহুত লৈ লয়তো টেক্টৰখন লৈ ল'লে আমি তেতিয়া মানে পথাৰলে গোবৰো লৈ যাব পাৰিলোঁ এক টেলৰ গোবৰ হেৰি কৰি দিলোঁ বাকী সাৰ চাৰ আনিলোঁ কিমান সাৰ চাৰ লাগে আপোনাৰ লোনটো লৈ পেলাই মোৰ কিন্তু এই ডিলাৰ এটা চিনাকী আছে টেক্টৰ যদি লোনটো এপ্ৰ'ভ হৈ যায় আৰু আমাৰ একাউণ্টত পইচাটো সোমালে তেতিয়া আগতীয়াকৈ থৈ দিম তেতিয়া আমি লৈ আহিব পাৰিম টেক্টৰখন অঁ তেতিয়া কাইলে হেৰি কৰোঁ কাইলৈ আমি যাওঁ এগিকালছাৰ অফিচলে গৈ পেলাই কি কি ডকুমেণ্টছ লাগে কি কথা আমি ধুনীয়াকৈ লোনটো বিষয়ে বুজি আহো কাইলৈ

বাকী অঁ লোনটো যদি হৈ অঁ লোনটো হৈ গ'লে তেতিয়া আমি টেক্টৰখনৰ কথাটো পাৰি আহিম মই পিছে এই এই ৰমেন যে ৰমেন যে এই ৰমেনৰ লগত মই শুনাই থৈছিলোঁ সি মানে সেই ডিলাৰতে কৰে টেক্টৰ তাৰ পাছত সেই তাত তাক শুনাই থৈছিলোঁ এনেকৈ বোলো লোন এটা হৈ গ'লে এই পাতি চাম লোনটো যদি হৈ যায় আমি খেতি বাতি অকণমান আগতকৈ মানে অকণমান হেৰিকে কৰিম আৰু বহলকৈ কৰিম বাকী সেই টেক্টৰখনৰ তুমি যি যি কৰিব লাগে কৰি দিবা

সি লোনত লোৱা নি হয় নি

অঁ অঁ তাক লগ কৰি পেলাই পদ্ধতিটো আমি জানিব পাৰিম বাকী মই ইয়াৰ ৰমেনক কৈয়ে থোৱা আছে ডিলাৰত টেক্টৰখনৰ কথা সি চব কাম সকলো কৰি দিব মুঠতে আমাৰ পথম আমি হেৰি লোনটোৰ কাৰণে কি কি হয় কাইলৈ আমি গৈ অফিচলে গৈ পেলাই পাতি মেলি কি কি লাগে কি কি কথা কেতিয়া সোমাব কি কথা এইবিলাক পাতি মেলি লওঁ অঁ সেটো কৰি থওঁ অঁ অঁ

অঁ এতিয়া আমি সেই কঠিয়াখিনিও আনিলোঁ বাকী অফিচতো সোমাই লোনটো কথা পাতিলোঁ তাৰপিছত ডিলাৰতো গৈ পেলাই ইয়াত ৰমেনক কথাটো শুনাই যাম আৰু তেতিয়া আমাৰ মানে একাউণ্টত পইচাটো সোমালেই আমি লাহেকে টেক্টৰখনৰ কথা পাতি লৈ আহি পেলাই আৰু একদম হাল চাল বাই পেলাই লাগি যাব পাৰিম আৰু ঠিক আছে তেনে হেৰি কৰিব কাইলৈ আপুনি ওলাই আহিব হ'ব দিয়ক